মোৰ বাবে আটাইতকৈ স্মৰণীয় স্মৰণীয় মন্দিৰ মন্দিৰ হৈছে শিৱ মন্দিৰ হৈছে ডিব্ৰুগড় টিলেঙা ডিব্ৰুগড় তিনিচুকীয়া টিলিঙা মন্দিৰত গৈ বহুত ভাল লাগে মোৰ তাতে গ'লে বহুত মনসা পূৰণ হয় আৰু বহুত বহুত ভাল লাগে তাতে গৈ তাত মানুহৰ গ'লে মনৰ আশা পূৰ্ণ পূৰ হয় মই দুবাৰকৈ গৈছোঁ মই মোৰ হাজবেণ্ডৰ লগত দুবাৰ গৈছোঁ বহুত মহত্ব থকা মন্দিৰ ইমান ভাল লাগে তাত দুবাৰকৈ গৈছোঁ মই তালৈ মই আৰু মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা তাতে ইমান ভাল লাগে যে মই বুজাব নোৱাৰোঁ সেইকাৰণে মোৰ বাবে এইটো এটা স্মৰণীয় ভ্ৰমণ স্মৰণীয় ভ্ৰমণ আৰু তাত গৈ বহুত ভাল লাগে সেইকাৰণে ইমান স্মৰণীয় আৰু কি ক'ম আৰু যাবলৈ বহুত মন আছে আৰু অহা বছৰকৈ যাম চাগে তিনিচুকীয়া টিলিঙা মন্দিৰ মন্দিৰত আৰু সব মন্দিৰে ভাল লাগে শিৱ মন্দিৰ শিৱ মন্দিৰ বহুত থকা তিনিচুকীয়াত থকা টিলিঙা মন্দিৰ মন্দিৰসমূহলৈ গৈ ভাল লাগে ভগৱান নিজৰ মনৰ পৰা মনৰ পৰা মনৰ পৰা প্ৰমাণ কৰিলে সেৱা এটা কৰিলে মনৰ আশা বহুত মনতে মনটো নিজে বহুত শুদ্ধ শুদ্ধ লাগে বহুত মুকলি মুকলি লাগে সেইকাৰণে বিশেষকৈ তিনিচুকীয়া টিলিঙা মন্দিৰত মোৰ গৈ বহুত ভাল লাগিলে সেইকাৰণে এইটো জীৱনত পাহৰিব নোৱাৰা ইস্ম স্মৰণীয় স্মৰণীয় ভ্ৰমণ স্মৰণীয় ভ্ৰমণ আৰু মন্দিৰসমূহলৈ গ'লে মন্দিৰসমূহলৈ গ'লে মনৰ আশা মনৰ আশা পূৰণ হয় আৰু নিজৰ মনটো বহুত মুকলি মুকলি লাগে সেৱা সেৱা কৰিলে বহুত ভাল লাগে মনটো শুদ্ধ শুদ্ধ লাগে সেইকাৰণে আৰু বহুত ভাল লাগে আৰুনো কি ক'ম ইয়াকে কৈছোঁ আৰু